হেল্ল' অঁ

হয় মই বস্তুখিনি যা যোগাৰ কৰিছোঁ তাকেহে আমি লিষ্ট এখন বনাইছোঁ আমি যোৱা তাতে মই সকলো বস্তু লিখি থৈছোঁ আৰু বস্তু যি য'ত লাগে সেয়া যোগাৰো কৰা হৈছে এজনৰ ভাগত আমি জোখ এই হিচাপ কৰোঁতে পাঁচশকৈ ওলাইছে তেতিয়া আমি ধুনীয়াকৈ গোটেইখিনি ফুৰি মেলি আহি যাব পাৰিম ট্ৰিপ আমাৰ ঘূৰাটোও ভাল হ'ব হয় আৰু ঘাটত আৰু জেগাটোও বহুত ধুনীয়া ভাল লাগিব গৈ

অঁ ভালেই ইয়াত অঁ তাকে আমাৰ এতিয়া পাঁচশ টকামানতেই ভালকৈ মিলিব আমাৰ কোৱা বোৱা খোৱা বোৱা থকা মেলা চব আমি ইমানতেই মিলাইছোঁ অঁ এতিয়া আমাৰ তেনেকৈয়ে সুবিধা মিলিছে যিহেতু আমি এতিয়াই ফুৰাটো আমি আৰম্ভ কৰিব পাৰি আৰু এতিয়া কেতিয়ালৈ যোৱা হয় বা তাৰিখটো আমি এনে কথা পাতোঁতেতো পৰহিলৈ যোৱা কথা আছিলে এতিয়া আপুনি পৰহিলৈ পাৰিব নহয় অঁ অঁ হয় ঠিকে আছে তেনেহ'লে পৰহিলৈ পাৰিব তেনেহ'লে পইচা চইচাটো আপুনি পাৰিলে মানে কাইলৈ দি দিব তেতিয়া সুবিধা হ'ব অঁ হয় তাকেহে তেনেহ'লে আপুনি পইচাটো পৰহিলৈ দি দিব আৰু তাৰ পাছদিনা আমি ফুৰাটো আৰম্ভ কৰি দিম অঁ অঁ হয় দিয়ক ঠিকে আছে তেনেহ'লে হ'ব